অঁ শুনিছে মই আপোনাৰ গুৰিলৈ যাবলৈ বিচাৰিছিলোঁ কিবা দৰকাৰ এটা আছিলে দৰকাৰ মানে মই সোণৰ কিবা দাম এটা সুধিবলৈ যাম বুলিছিলোঁ মই মোৰ ল'ৰাৰ বিয়া পাতিব লাগে তাকে গহনা পাতি বনাব লাগে বোলো সোণৰ দামটো কেনেকুৱা কি চলিছে সুধোচোন অঁ হয় নি মই গোটেই চেটতোৱে বনাম মোৰ গহনা পাতি ধৰক ডেৰ তোলা দুতোলা যি হয় সোণৰ অঁ আৰু অকল নেকলেচডালত কিমান পৰিব খাৰু খাৰু এতোলামান দিলে ভাল হ'ব এতোলাৰ এতোলা কমতটো দিব নোৱাৰি চাগৈ এতোলাৰ ওপৰতে দিব লাগিব অঁ এতোলাতকৈ ওপৰতে দিব লাগিব এতোলাত এতোলাত কিমান পৰিব এতোলাটো অঁ সেইখিনিটো ধৰক আঙুঠিটোত আঙুঠি এটাটো পাঁচ অনাৰ কমত দিব নোৱাৰি দুটা আঙুঠি দিলে দহ অনা লাগিবই আৰু ফুলিযোৰো ছয় অনামান ধৰিলে ফুলিযোৰ আঠ অনামানৰ ধৰিলে কিমানখিনি হ'বগৈ সেইখিনি হিচাপ কৰিব লাগিব অঁ আঙুঠিটো এতিয়া অঁ দুতোলাই হ'ল আৰু খাৰুযোৰ থাকিলেই লগত ডিজাইনৰ থাকে অঁ এক লাখ সত্তৰ হাজাৰ পৰি যাব বহুত দাম পৰিবচোন খাৰুযোৰ থাকিব আকৌ লগত অঁ অঁ পাতি যাম পাতি পেলাই মই কেটলাইট চাই পেলাই যদি কিজানি আকৌ বঢ়া কমা কিবা দাম কমোৱা আৰু বঢ়োৱা কমোৱা থাকিব পাৰে দুইফালে সিখিনি আৰু অঁ অঁ সোনকালে মই তালৈ যাম আকৌ তালৈ গ'লে লগ কৰি তেতিয়া কৈ আছো পেলাই